অ' এই হেৰি নহয় এই কাইলৈ এফালে যাম বুলি ভাবিছোঁ অ' দুইজন লগ খাই যাওঁ বুলি ভাবিছোঁ অ' তাকে কেনেকুৱা ধৰণে যোৱা হ'ব কেনেকৈ কি কৰা হ'ব সেইটোকে আলোচনা কৰিবলৈ ফোনটো কৰিছিলোঁ মানে এই তিনিচুকীয়াত তিনিচুকীয়া বাপী ছাৰৰ ওচৰত যাম বুলি ভাবিছোঁ গতিকে কি কৰিব বাইকতে যাব নে গাড়ী লৈ যাব নে কেনেকৈ যাব অ' বাইকতে যোৱা হ'ব ন অ' কেইটামান বজাত যাম বুলি ভাবিছে ৰা গধূলি গধূলি অ' ছয়টা বজাত দেৰি নহ'বগৈ অলপ সোনকালে যাম আকৌ অ' চাৰিটা চাৰিটামান বজাতে যাম ধৰক অ' অ' চাৰিটামান বজাত গ'লে মানে আমি ধৰক দিনে পোহৰে আকৌ ঘূৰি আহি পাই যাম হি ঘৰ ঠিক আছে তেতিয়াহ'লে হ'ব দিয়ক অ' অ' ঠিক আছে